হেল্ল' মই ৰুবী অঁ ভাল ভাল কোনে ক'লে বাৰু অঁ অঁ অঁ অঁ অঁ অঁ ভালনে অঁ ভালে ভালে আপোনাক অঁ মই এনেই আছোঁ এই এনেই আছোঁ মানে লগৰ এজনীৰ ওচৰত আহিলোঁ ও ও ফুৰিবলে আহিলোঁ আছোঁ আৰু খবৰ কিনো আৰু ভালেই আৰু কি কৰিছ

অঁ অঁ অঁ অঁ কি ল'ৰা ছোৱালী কেইটা অঁ অঁ ডাঙৰে হ'ল ডাঙৰে হ'ল অঁ অঁ মানুহজন ঘৰত নাই ওলাই গৈছে ও বিজনেছ বিজনেছ চাকৰি নাই ক'তনো চাকৰি পাব আজিকালি

অঁ তাকে তাকে অঁ ইমান দিনৰ মূৰত ফোন কৰিলি আকৌ ভালে কৰিলি দেই অঁ অঁ গেট টুগেডাৰ পাতিছে তাকে জানো পাই যাওঁনে নেযাওঁ ভাবি আছো কি হয় অঁ তাকে তাকে তাকে বহুত দিন লগ পোৱা নাই গোটেইখনকে লগৰখনক হয় তাকে তাকে তাপা মানুহজনী অঁ তাকে তাকে তাকে তাৰপা তই এতিয়া কি কি কৰি আছ অঁ অঁ তাঁতশাল আছে অঁ অঁ কি কি লগাইছ অঁ অঁ অঁ অঁ অঁ চাবলে যাম আকৌ এদিন নহ'লে অঁ তাকে তাকে অঁ অঁ তাকে এই কি যি ডিজাইন দিলেও পাৱনে কি বব'লে অঁ হয়নি অঁ ভাল কথা আকৌ গমেই নাপাওঁ দেখোন অঁ তাকে তাকে এই লগৰখনক গোটেইখন লগ পাম তই এইফালে আহিবি নহ'লে আমি দুইটা একেলগতে যাম আমাৰ ঘৰৰ ফালে আহিবি হ'ব হ'ব দামী গাড়ী নহ'লেও যাব পাৰিম একো নাই একো নাই কিনো নিজে দামী বুলি ভাবিলেই হ'ল ন নিজৰ নিজৰখন সদায় নিজৰ দাম নামত যিমান পানী মাছ সিমান পানী বস্তুৱে ল'ব লাগিব আমি কৰনো বেছি হাত মেলিলে হ'ব তাকেতো অঁ শাহু আছে শাহু মা আছে শহুৰ ঢুকালে তাৰপৰা মানুহজনৰ সেয়া মানুহজনে অকল তাৰপিছত আৰু ভণ্টি দুজনী আছে এজনী দিলোঁ এজনী আছে চাহ তাহ খালি অঁ তাকে তাকে অঁ যাম যাম যাম যাম আকৌ অঁ এই জোনালীয়ে তোৰ পৰাই লৈছিলে নেকি বাৰু কাপোৰ বোৱাইছিলে নি বাৰু জোনালীয়ে অঁ অঁ অঁ মই তাকে তাই মোক কৈছিলে এদিনা তোৰ কথা অ মই তেতিয়া ভাবিছোঁ মই তেতিয়া ত তোৰ কথা কৈছিলে বুলি ভবা নাই লৈছিলোঁ বুলি কৈছে মোক তহঁতৰ লগৰ যে সেনেকে বুলি কৈছিলে মই ইমান গুৰুত্ব নিদিলোঁ কথাটো সেইটো কথা হ'ব নহ'লে তই এইপিনে আহিলে মানে মোক লৈ যাবি লগতে চাৰে এঘাৰটামান বজাত আহিবি তাকে তাকে তাকে নাম্বাৰটো মই ছেভ কৰি থ'ব লাগিব ঠিক আছে হ'ব দে